মহিলাসকলে আজি আজিৰ দিনত পুৰুষৰ সমানেই অগ্ৰাধিকাৰ পাইছে পুৰুষসকলে যেনেকৈ যিদৰে ওলাই যাব পাৰে মহিলাসকলেও ওলাই গৈছে নিজৰ কৰ্ম সংস্থা কৰ্ম কৰিবলৈ আৰু মহিলাসকলেও বৰ্তমান চৰকাৰে বহুতো সুবিধা প্ৰদান কৰিছে যেনে ধৰক অৰুণোদয় আঁচনি দিছে বৰ্তমান মহিলা উদ্যমীতা আঁচনি দিছে তাত দহ হাজাৰ টকাকৈ প্ৰতিগৰাকী মহিলাক দিব আত্মসহায়ক গোটৰ মহিলাসকলক সেই টকাৰে তেওঁলোকে নিজৰ নিজৰ এটা কৰ্মসংস্থাপন কৰি ল'ব পাৰিব আৰু নিজে আত্ম স্বনিৰ্ভৰশীল হ'ব পাৰিব ইমানখিনি চৰকাৰে সুবিধা প্ৰদান কৰিছে বৰ্তমান মহিলাসকলক আৰু বহুতো মহিলাই চৰকাৰৰ এই আঁচনিৰ পৰা বহুতো মহিলা স্বনিৰ্ভৰশীল হৈ নিজৰ ঘৰখন পৰিয়ালটো পোহপাল দি ৰাখিব পাৰিছে আৰু আগতে যেনেকৈ মহিলাসকলক বাহিৰত ওলাব দিয়া হোৱা না নাছিল বা ওলাবলৈ অলপ দিগদাৰো হৈছিল কিন্তু বৰ্তমান মহিলাসকলে ৰাতিপুৱা হওক দিনত হওক ৰাতি হওক ধুনীয়াকৈ ওলাই যাব পাৰিছে আৰু পুৰুষৰ সমানেই কৰ্ম কৰিব পাৰিছে যিদৰে পুৰুষে যিদৰে কৰ্ম কৰি নিজৰ ঘৰখন চলায় তেনেদৰে এগৰাকী মহিলাইও সমানেই এখন ঘৰ বা এখন সংসাৰ চলাব পৰা হৈছে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আৰু মহিলাসকলে বৰ্তমান সকলো কাম কামতেই কামেই কৰিবলৈ সক্ষম হ'ব পাৰিছে মহিলাসকলে বৰ্তমান এৰ'প্লে'ন চলাইছে পৰ্বতাৰোহন কৰিব পাৰিছে এখন দেশ চলাব পাৰিছে তেনেদৰে বহু ক্ষেত্ৰতেই মহিলাসকলৰ উন্নতি হৈছে